আইনগত নথি উলিওৱাৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতা ভাল আৰু বেয়াৰ মাজতে কিয়নো মই বহুত অভিজ্ঞতাও তেনেধৰণৰ নাই যি নেকি মই ক'ব পাৰোঁ এতিয়া কিন্তু এনেই এনেকুৱা নহয় যে মই উলিওৱাই নাই কেতিয়াও এই ক্ষেত্ৰত বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগাও হৈছিল মাজে সময়ে কাৰণ সকলো ধৰণৰ সম সুবিধা আমি পোৱা নাছিলোঁ আমি বহুখিনি জ্ঞানৰ অভাৱত অঁ বহুকেইদিন ৰ'ব লগাও হৈছিল আৰু মোৰ অভিজ্ঞতা ভাল বুলিয়ে ক'ব লাগিব অঁ আৰু আগতে ই বহুত কঠিন আছিলে এই প্ৰক্ৰিয়াটো আৰু আমি যাবলৈ লগা হৈছিলে আপোনাৰ চিভিল এচ ডি অ' অফিচ সেইবিলাকেই আৰু ধৰি লওক এতিয়া আইৰ প্ৰমাণপত্ৰ আৰু জাতিগত যিখন প্ৰমাণপত্ৰ সেইবিলাক উলিওৱাৰ ক্ষেত্ৰত অলপ কঠিন হৈছিলে কাৰণ বহুখিনি দিশ চাই মেলিহে সেইবোৰ প্ৰমাণপত্ৰ আমাক প্ৰদান কৰিছিল